আমাৰ অঞ্চলৰ প্ৰধান খেলবোৰ হৈছে ক্ৰিকেট ফুটবল ভলীবল কাবাডি মানে কাবাডিও যাঠি দলিওৱা সেই দলিওৱা জঁপিয়া আমা আমাৰ এই ধৰণৰ খেলা বিভিন্ন ধৰণৰ খেলা মানে খেলোৱা হয় ইয়াত ফুটবল বিশেষকৈ বেছি জনপ্ৰিয় বা ক্ৰিকেটো জনপ্ৰিয় ফুটবল এঘাৰজন একোটা দলত মানে এঘাৰজনকৈ থাকে এই এঘাৰজনৰ তাতে একজন গোলকীপাৰ থাকে বেকি থাকে এই মানে মিডল বেক থাকে মানে মিডিলমেন থাকে আৰু ছাইডৰ মানে স মানে কাষৰ খেলুৱা আৰু ফৰৱাৰ্ড থাকে এই ধৰণৰ খেলাৰ খে খেলা ফুটবল ফুটবলটো হৈছে এটা মানে মানুহৰ শাৰীৰিক মানে আছ্ মানে ব্যায়ামৰ দৰে নিজৰ মন মানসিক শাৰীৰিক বহুত উৎকৰ্ষ সাধন হয় খেলটো হৈছে এটা মানে মানুহৰ ক্ৰিকেট ক্ৰিকেট ক্ৰিকেটৰো ঠিক তেনেধৰণে এঘাৰজন থাকে দল এটাত এঘাৰজন থাকে এনে ক্ৰিকেটো ক্ৰিকেটৰ খৰ ধৰণবিলাক বেলেগ বেলেগ পছ বিছ অভাৰো থাকে পঞ্চাছ অভাৰো থাকে খেলাটো বিৰাট মানে সেই বস্তু মানে খেলটো এটা হৈছে মানুহৰ মানে দেহাৰ পৰা মানে শাৰীৰ শ শৰীৰৰ মানে বহুত লাভদায়ক বস্তু যেনেকৈ এতিয়া কাবাডি কাবাডি খেলত নজন থাকে ছজনকৈ থাকে কাবাডিৰ দুটা পাৰ্টিৰ খেলা হয় ক্ৰিকেটো ঠিক ফুটবলো ঠিক তেনেধৰণে আৰু মাৰ্বল খেল খেলিব পাৰি বা মাৰ্বল খেল বা যিকোনো খে খেল বুলি ক'লে বিভিন্ন ধৰণৰ খেল আছে কিন্তু আমাৰ সচৰাচৰ আমাৰ অঞ্চলত মানে ফুটবল আৰু ক্ৰিকেট ভলীবল ভলীবলতো সেনেকৈ নজনকৈ থাকে ভলীবল ভলীবলো আমাৰ মাজত অন আমাৰ অঞ্চলত বিৰাট জনপ্ৰিয় খেল ভলীবলটো হৈছে এই তো বিৰাট মানে ল'ৰা ছোৱালীৰ কাৰণে আৰু দৌৰা দৌৰাটো আমাৰ সা স্কুল প্ৰাংগণত আমাৰ এইখিনি অঞ্চলত স্কুলত নানান ধৰণৰ দৌৰ প্ৰতিযোগিতা হয় দৌৰ ৰছী টনাৰ পৰা আৰম্ভ কৰি ৰছী টনা জঁপিওৱা বা এই এই খেল এই ৰ' জঁপিওৱা খেল মানে হা হাই জাম্প লং জাম্প এনেধৰণৰ খেলা বিলাক ইয়াত বেছি প্ৰচলিত হয় আমাৰ অঞ্চলত আমাৰ গাঁৱলীয়া অঞ্চলত বিশেষকৈ এই ধৰণৰ খেল যে ৰাতিপুৱা মাৰাথান দৌৰ মাৰাথান দৌৰটোও এটা ব বিৰাট ভাল খেল মাৰাথান দৌৰত মাৰাথান দৌৰত ৰাতিপুৱা এটা ঠাইৰ পৰা আন ঠাইলৈ মানে দিয়া হয় যায় সেই দিয়া আন ঠাইৰ ওপৰত এটা ঠাইলৈ দৌৰি মুঠক ৰাতিপুৱা সেই খেল আমাৰ যেনেকৈ এই অঞ্চলত বিভিন্ন ধৰণৰ খেল আছে খেলৰ মানে সীমা নাই বিভিন্ন ধৰণৰ কিন্তু বেছিকৈ আমাৰ এই অঞ্চলত ক্ৰিকেট ভলীবল ফুটবল কাবাডি জঁপিওৱা এই ধৰণৰ খেল বেছিকৈ খেলোৱা হয় লগতে এই এই অঞ্চলত এই এই অঞ্চলত খেলৰ বুলি ক'লে এটা বিৰাট উল্লেখনীয় খেল হৈছে এই মানে আমাৰ যিটো অঞ্চলত খেল বিশেষকৈ আমাৰ মানে এই এই লবৰৰ এই যে এই খেলে যে মানে বুকু খেলা বুলিও কয় কয়ৰ কাটি মুঠক এই চিঞৰ সৰু সুৰা কাঠৰ টুকুৰা কাটি বুকু খেলা বুলিও কয় এই অঞ্চলত বা আমাৰ এই অঞ্চলত আমাৰ অ' এই অঞ্চলত আমাৰ বিভিন্ন ধৰণৰ কাগজৰ টুকুৰা কৰি এই মানে এই মানে কাগজৰ টুকুৰা কৰি মানে সেই কিবাকিবি খেলা হয় এই যে সৰু সুৰা খেল বুলি কয় মানে এই ধৰণৰ খেল নানান ধৰণৰ খেলা খেলৰ মানে বহুত প্ৰকাৰ আছে লং জাঁপ হাই জাঁপ আদি কৰি লগতে আমাৰ এইটো খেলা হয় বিশেষকৈ এই এইটো খেলা আমাৰ এই অঞ্চলত পৰম্পৰাগতভাৱে অঁ কুকুৰা যুঁজৰ পৰা আদি কৰি সাঁতোৰো খেলা হয় সাঁতোৰো হয় বা এই ধৰণৰ কথা নানান ধৰণৰ খেল মানে উৎ মানে উৎসৱৰ উৎসৱত চকুত কাপোৰ বান্ধি খেলোৱা হয় এইটো পৰম্পৰাগত খেল চকুত কাপোৰ বান্ধি খেলা হয় বা চকলেট ৰেচ দিয়া হয় এইখিনি আমাৰ এই অঞ্চলত গাঁৱলীয়া অঞ্চলত বিৰাট মানে জনপ্ৰিয় খেল এইবিলাক সুন্দৰ খেল এইবিলাক এই যি খেল হ'ল আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে উপযোগী চা খেল পৰম্পৰাগত খেলবোৰ ক'বলৈ গ'লে এইবোৰেই পৰম্পৰাগত খেল এই খেলক লৈয়ে আমাৰ এই অঞ্চলত বেছি জনপ্ৰিয়তা এই ধৰণৰ খেলা